হয় হয়

অঁ জানো পায় অঁ কোৱাচোন

খুন্দিব লাগিব

ভালে তেতিয়াহ'লে তাতে খুন্দিবগৈ লাগিব তুমি খুন্দিলানি অঁ লগতে খুন্দি মই তিলপিঠা পুৰিবলৈ বৰা চাউল তিয়াইছো আছোঁ আৰু মালপোৱা পুৰিবলৈ সেই ঘৰ বেলেগ চাউল তিয়াই থৈছোঁ ভাত খোৱা চাউল

হয়

অঁ সুতুলি পিঠাটো ভালেই বনাবলৈ এইটো হেৰি পিঠাটো বনাই লৈ আৰু মাজত তিলবোৰ ভৰাই তেলত দিয়া ইলুটি সিলুটি কৰি পিনি বনালে ভাল লাগে খাবলৈ সুতুলি পিঠাটো সেইটো হেৰি এটা আছে অঁ মই সিমান ভালকৈ নাজানো লোককহে বনোৱা দেখিছোঁ অঁ বনাই পোৱাই নাই কেনেকৈ বনাই নহয় এতিয়া তুমি জানানি বনাবলৈ

অঁ

অঁ তাৰপৰা হেৰি নহয় জ জা জলপান কি কি কৰিলা

অঁ অঁ ধেৰ বনালা আৰু ময়ো সেই চিৰা কেইটামান খুন্দিলোঁ ধান কেইটামান ভাজিলোঁ সান্দহ পিঠা খুন্দা পিঠাহে খুন্দা নাই বাৰু হেৰি সান্দহো খুন্দিলোঁ তাৰপৰা পিঠাগুৰি কেইটামানো খুন্দি ভাজি থৈছোঁ এনেকৈ আখৈ কেইটামানো ফুটোৱালোঁ মুড়ি কেইটামানো ফুটোৱালোঁ তাকে কৰি পিনি হ'লগৈ আৰু জলপানকেইটা বৰা চাউলকেইটা অঁ বৰা চাউলকেইটা খুন্দা নাই তোমালোকৰ ঘৰতে খুন্দিবগৈ লাগিব আৰু

ঢেঁকী আজৰি অঁ মইও তেনেহ'লে অঁ অঁ গাখীৰ পানী গাখীৰ পানী ক'ত যোগাৰ কৰিলা

অঁ অঁ আমাৰ আকৌ সেই মাৰ ঘৰত গাখীৰ সেই মাৰ ঘৰৰ পৰাই দিব মাজুলী পৰা টেকেলী এটা ভৰাই তাত অঁ খাই পেলাই মানুহ নেৰে আকৌ ক্ৰীমৰ নিচিনা আমাৰ ঘৰত আমাৰ ঘৰত আকৌ মহ' এজনীও আছে গাখীৰ খিৰাই যে মহ'ৰ গাখীৰ আৰু দৈ আৰু কি মজা আৰু খাবলৈ বিহু খাবলৈ আহি যাম হেৰি বিহু খাবলৈ আহিবা আমাৰ ম'হৰ দৈ খাবলৈ অঁ অঁ যাম যাম হ'ব অঁ হ'ব